হয় মই কি মই অকল মানে ধৰি লওক কেঁচা সামগ্ৰী বা খেতিভিত্তি ওপৰতে মই ব্যৱসায় নকৰোঁ মই আৰ চি এন বিজনেছ ৰতো মই ব্যৱসায় ব্যৱসায় কৰি আছোঁ আৰু মই কাপোৰ কানিও ধৰি লওক ব্যৱসায় কৰোঁ মণিহাৰীও ব্যৱসায় কৰোঁ অঁ এই ভিত্তিত মানে গ্ৰাহকবিলাকে মোক ভাল ভালো পায় মই সিহঁতক খুব কমটি দামত মই সিহঁতক আনি কেনে বস্তুবিলাক দিওঁ আৰ চি এমতে ধৰি লওক এটকীয়াৰপৰা যেনেকৈ ধৰি লওক হাজাৰ টকালৈ কেনে বস্তু পায় গ্ৰাহকবিলাকে ভাল পায় এটকীয়াত এটা চেম্পু কিনিবলৈ হওক বা দহটকাত এডোখৰ চাবোন কিনিবলেই হওক বা চাৰিশ গ্ৰামৰ এটা হালধি হওক এশ গ্ৰামৰ এটা হালধি হওক তেনেকুৱা ধৰণৰ বস্তুবিলাক পায় তাৰপৰা গ্ৰাহকবিলাকে ভাল পায় সেইটোকেই মই আকৌ লগতে মানে মণিহাৰীও লগত লৈ ল'লোঁ য'ত নেকি দহটকীয়া এযোৰ কাণফুলি পোৱা যায় য'ত নেকি দহটকীয়া এটা চুলিত মৰা কাটা পোৱা যায় ঠিক তেনেকৈ ধৰণৰ পঞ্চাছটকাত এডাল ডিঙিত পিন্ধিবলৈ চেইন পোৱা যায় ঠিক তেনেকৈ ধৰণৰ মানে যোনবিলাক সস্তীয়া বস্তুবিলাক আমাৰ গ্ৰাম্য অঞ্চলৰ মানুহবিলাকে যিহেতু নেকি অসমৰ গ্ৰাম্য অঞ্চলৰ মানুহবিলাকে আমি বহুত দুখীয়া মানে নিম্ন শ্ৰেণীৰ মানুহ হয় আমি য'ত নেকি দামৰ দামী বস্তু আমি দামী প্ৰডাক্টবিলাক আমাৰ গাঁওৰ মানুহবিলাকে ব্যৱহাৰ কৰিবলৈ বহুত অসুবিধা হয় সেই হেতুকে মই যিবিলাক মানে ধৰি লওক অলপ সস্তীয়া বস্তু দহটকাত যিটো নেকি কাণফুলি পোৱা যায় দহ টকাত যিটো নেকি এটা এটা মূৰত মাৰিবলৈ চুলিত মাৰিবলৈ পোৱা যায় ঠিক তেনেকুৱা ধৰণৰ বস্তুবিলাক মই বিক্ৰী কৰোঁ ধৰি লওক আৰ চি এমৰ আৰ চি এমৰ যিটো নেকি বিজনেছ প্লান সেইটোত মই আজি কাম কৰা তিনি বছৰ হ'লঁ তিনি বছৰত মই আজি যিমানখিনি উৎসাহ পাইছোঁ মানে গ্ৰাহকৰবিলাকৰপৰা ধৰি লওক যিবিলাক মানে বজাৰত বিক্ৰী কৰা চাবোন ব্যৱহাৰ কৰে সেইবিলাকৰ হাতত ধৰি লওক যেনেকৈ খৰ লাগে বা কিবা হয় সেই চাবোনডোখৰ ব্যৱহাৰ কৰাৰ পিছত সেই খৰবিলাক মানে বহল হৈ যায় আমাৰ আৰ চি এমৰ প্ৰডাক্টবিলাক ইমানেই ভাল মানে ইমানেই ভাল কোনো তাত মানে কেমিকেল মিক্স নাই মানে ধৰি লওক প্ৰডাক্টত কোনো কেমিকেল মিক্স নথকা প্ৰডাক্টবিলাক ব্যৱহাৰ কৰিলে মানুহে মানে গ্ৰাহবিলাকে বহুত ভাল পাইছে মানে ধৰি লওক হাতত যোনটো মানে খৰ নালাগে বা কিবা এটা নহয় ধৰি লওক দহটকীয়া চাবোনটোৱে ধৰি লওক কাপোৰ ধোৱা সেই চাবোনটো ধৰি লওক দিন যায় মানে ধৰি লওক অলপমান কাপোৰডোখৰো চাফা হয় ঠিক তেনেকুৱা ধৰণৰ মানে বস্তু মানে ধৰি লওক ভাল পাইছে আৰু ধৰি লওক এতিয়া ৰাইচ ব্ৰেন অইল যিটো ধৰি লওক ৰাইচ ব্ৰেন অইল সেই ৰাইচ ব্ৰেন অইলটো খাই লৈ মানুহে ধৰি লওক কিমানখিনি ভাল পাইছে লিভাৰ ফেটৰপৰা ভাল পাইছে তাৰপিছত আকৌ গেষ্ট্ৰিকৰপৰা ভাল পাইছে ঠিক তেনেকুৱা ধৰণৰ মানে গ্ৰাহকবিলাকে মোক প্ৰেৰণা দিয়ে বাইদেউ আপুনি এইটো কাম কৰিছে ভাল পাইছোঁ বাইদেউ আপুনি দহটকীয়া কাণফুলিযোৰ আনি বিক্ৰী কৰিছে আপুনি আমি দহটকা পইচা আছেহে হাতত আমি সেনেকৈ ধৰি লওক মোক কয় আৰু সেই দহটকা পইচাতে সিহঁতি কানফুলিযোৰ পিন্ধিব পাৰে দহটকা পইচা দি সিহঁতে চাবোনডোখৰ ঘঁহিব পাৰে এটকাতে ধৰি লওক সিহঁতি মূৰত মূৰটো ধুই কেনে চুলিখিনি ধুব পাৰে তেনেকুৱা ধৰণৰ মানে মই গ্ৰাহকবিলাকক সন্তুষ্ট কৰোঁ এইটো কাৰণে এনেকুৱা ধৰণৰ সন্তুষ্ট কৰোঁ ধৰি লওক মোৰ মাত কথা মেইন মানুহৰ আচাৰ ব্যৱহাৰ গ্ৰাহকক সন্তুষ্ট কৰিবলৈ হ'লে মানুহক আচাৰ ব্যৱহাৰ নিজৰ মাত কথা মই মানুহক লগত ইমানেই ফ্ৰীকৈ প্ৰডাক্টবিলাক বিক্ৰী কৰোঁ যিটো মোৰ মাতটো শুনাৰ লগে লগে সিহঁতি অ' বাইদেউ আহিছে নেকি আহক আহক আহক ধৰি লওক মোক চাবোন এডোখৰ প্ৰয়োজন হৈছে মোক এই উজ্বলা এটা প্ৰয়োজন হৈছে মোক ধৰি লওক এই কিবা ধৰি লওক চুলিত মৰা লবৰ এডালে প্ৰয়োজন হৈছে তেনেকুৱা ধৰণৰ ধৰি লওক সিহঁতি মোক মানে আগবাঢ়ি যাবলৈ মোক সন্তুষ্ট কৰে মই নোযোৱাকৈয়ো থাকিব নোৱাৰোঁ মোৰ ফোনৰ ওপৰত ফোন মাৰি থাকে বাইদেউ আপুনি আহকচোন মোক ধৰি লওক এই ৰাইচ ব্ৰেন অইল এটা দৰকাৰ হৈছে বাইদেউ আহকচোন মোক বিছ পাউডাৰ এটা দৰকাৰ হৈছে সেনেকৈ ধৰি লওক ফোন কৰি মাতে আৰু কেঁচা চব্জি শাক পাচলি মই ঘৰতে বিক্ৰী কৰোঁ সেইবিলাক ধৰি লওক চব মানে গাঁৱৰ গাঁৱলীয়া জেগাৰপৰা অনা য'ত নেকি কোনো সাৰ দি কেনে খেতি কৰা নহয় য'ত নেকি ধৰি লওক কোনো কেমিকেল ধৰি লওক দ্ৰব্য দি কেনে হেৰি কৰা নহয় সেইবিলাক হ'ল মানে ধৰি লওক গোবৰৰ সাৰৰ লগত মানে ধৰি লওক কেঁচুসাৰত কৰা চব্জি এই তেনেকুৱা ধৰণৰ চব্জিবিলাক মোৰ দোকানত থাকে আৰু ময়ো ধৰি লওক চাইকেল লৈ কেনে মানুহৰ ঘৰে ঘৰে ধৰি লওক আৰ চি এমৰ প্ৰডাক্ট মণিহাৰী কাপোৰ ধৰি লওক কাপোৰৰ ভিতৰত ধৰি লওক মেখেলা চাদৰ তেনেকুৱাবিলাক আৰু মানে ধৰি লওক শাৰী ব্লাউজ তেনেকুৱাবিলাকেই ধৰি লওক মই বিক্ৰী কৰি আছোঁ আজি তাৰপিছত সেই এইটো কি বুলি কয় গ্ৰাহকবিলাকে ইমানেই মানে ভাল পাইছে আৰ চি এমৰ প্ৰডাক্টবিলাক লৈ কেনে যিটো চেম্পু ধৰি লওক এটকাত পোৱা যায় সেই চেম্পুটো মূৰৰ চুলি ফটাও ভাল হয় আৰু চুলি সৰাও ভাল হয় উফি কাৰণেও ভাল হয় ঠিক তেনেকৈ ধৰণৰ ভাল পায় কাৰণে ধৰি লওক গ্ৰাহকবিলাকে মোক মানে বিচাৰে বস্তুটো আনি দিয়ক দেখাবলৈ